মাছ মাছ আমি মাছ আমি পুখুৰীত উৎপাদন কৰিব পাৰোঁ আৰু ব্ৰহ্মপুত্ৰ নদীত নদীত মাছ পোৱা যায় যেনেদৰে আজিকালি মাছমৰীয়াসকলে মাছ মাৰি আছে তেনেকৈ মাছ মাৰিলে কেইবছৰমান পিছত আমাৰ মাছ কমি যাব মাছৰ পৰিমাণটো কমি যাব আৰু মাছ আমি উৎপাদন উৎপাদন বেছিকৈ কৰিব লাগে আমাৰ মাছ মাছ হ'ল আমাৰ মাছ হ'ল আমাৰ সৌন্দৰ্য আমাৰ পৰিৱেশত সৌন্দৰ্যৰ এটা সৃষ্টিৰ সৌন্দৰ্য দেখি মাছ থাকিলে আমাৰ পৰিৱেশত সৌন্দৰ্য দেখি আৰু মাছ আমি উৎপাদন কৰিব লাগে আৰু পৰিৱেশ পৰিৱেশত আমাৰ মাছ মাছ পৰিৱেশত আমাৰ পানীত জাবৰ জোঁথৰ জাবৰ জোঁথৰ পেলালে আমাৰ পানী বিশুদ্ধ হৈ যায় আৰু তাৰ পৰা আমাৰ মাছৰ বহুত ধৰণৰ ৰোগ বহুত ধৰণৰ ৰোগ হয় ৰোগৰ ৰোগৰ ৰোগত মাছবোৰ মৰিবলৈ দেখা যায় আৰু আমাৰলোকে সাগৰত সাগৰতো বহু ধৰণৰ মাছ মাছ পোৱা যায় সাগৰত বহুত মানুহে মাছমৰীয়াসকলে মাছ মাৰি থাকে মাছ মাছ ইমান মাৰিব নালাগে মাছ আমাৰ মাছ আমাৰ পৰিৱেশৰ পৰিৱেশ সৌন্দৰ্য কৰি তোলে মাছ আমি যিমান মাৰিব লাগে তাতকৈ উৎপাদন উৎপাদন বেছি কৰিব লাগে